বাৰিষা দিনত আমাৰ ইয়াত যে ইমান মাছ আহে নহয় মাছ আহিলে মানে আমি একদম মাইকী মতা চবে জাল লৈ হেৰি জাকৈ লৈ যাওঁ মানে মতাই আমাৰ মান মানুহটোহঁতে মানে মাছ জালখন পাতি দিয়ে আমি জাকৈ মাৰি খেদোঁ জাকৈ মাৰি খেদোঁতে মানে মাছ এনেকুৱাই জালত লাগে জালখন এৰুৱাই আনিবলৈ মানে গধুৰ হৈ যায় জালখন আনি জাকৈ মৰাৰ মানুহখিনি আমি গোটেইখন লগ লাগি মানে মাছখিনি এৰুৱাওঁ ওচৰত যোৱাকেইজনী আমি চাৰি পাঁচজনীমান গৈ মানে জাকৈ পাতি মাছ খেদোঁ মাছ খেদি মানে জালত লগাওঁ জালত লাগে নহয় তেতিয়া মানে মাছখিনি এৰুৱাই আনে আৰু মাছখিনি ওচৰৰ মানুহে দেখে দেখি মেলি কয় যে মাছ আমাকো লাগে অ' আমাকো লাগে মাছ মানে তেওঁলোকে আহি মা মাছৰ জালখন জালত এৰুওৱা মাছবোৰ মানে তেওঁলোকে এৰুৱাই লয় এৰুৱাই মেলি লয় কেইজনীমান কেইজনীমান চবে ভাগ কৰি লওঁ আৰু বাকীখিনি বেচিম দেই এনেকৈ বেচি মেলি আমি মালিকে যেতিয়া সৰহকৈ পাই আহে তেওঁ ওচৰত মানে বিকি কৰি মানে দুটকা তিনি টকা পইচা পোৱা হয় আৰু ওচৰতে আমাৰ ইমানেই মাছ মানে ইমানেই মাছ আমি পুঠি খলিহনা ধৰি সৰু জাল মানে বিছ ইঞ্চি আঙা হেৰি আঙুলি নে কি কয় তেনেকুৱা জালবোৰ পাতোঁ পাতি মেলি আমি জাকৈ মাৰি খেদোঁ ওচৰৰে পথাৰত মানে বহুত মাছ পোৱা যায় সেইইকাৰণে মানে আমাৰ মহিলাসকল অকল মতা মানুহৰ ওপৰত নিৰ্ভৰ নকৰে মাছ মৰাটো আমি চবেই গৈ মানে মাছ ধৰি বিকোঁ ওচৰতে মানে চেঁচা নৈ আছে চেঁচা নৈৰ পৰা মাছ গৈ আমাৰ খনাজানত সোমায়গৈ সোমাই মানে বাৰিষা দিনত ইমানেই ভাল লাগে মাছ ধৰিবলৈ মাছ ধৰি মানে জাকৈ লৈ যাওঁ আৰু জাকৈ পাতি মানে জাকৈত লগাওঁ মাছবোৰ ঠিক তেনেকৈ মানে আমি মাছ ধৰি খাই আৰু বিকি কৰিব পাৰোঁ